অঁ আমাৰ ঘৰৰ আমাৰ অঞ্চলত নহয় আমাৰ ওচৰতে চৰাইদেউ মৈদামসমূহ আছে যি আহোমৰ যুগৰ আহোমৰ ৰজাসকলৰ সমাধি স্থল হয় এইসমূহ এইসমূহত যাবলৈ যিহেতু ইয়াৰ শেহতীয়াকৈ ইউনিস্ক'ত ঠাই স্থান পাইছে ইউনেস্ক'ৰ ঐতিহ্য স্থল হিচাপে এই মৈদামসমূহ চাবলৈ বহুত আকৰ্ষণীয় হয় ইয়াত এতিয়া বৰ্তমান সময়ত বহুত ধুনীয়াকৈ সুন্দৰকৈ এইসমূহ মানে গঢ়ি তোলা হৈছে আৰু সুন বহুত সুন্দৰকৈ এইসমূহৰ মানে ভালদৰে সংৰক্ষণস্থল হয় ইয়াত আহোম যুগৰ যি ৰজা মহাৰজাসকলৰ আছিলে আমাৰ চুকাফাৰ চুকাফাৰ পৰা আদি কৰি আমাৰ যিসকল মানে শ্ৰেষ্ঠ ৰজা ৰুদ্রসিংহ তেনেকুৱা তেওঁলোকৰ মানে সমাধি স্থলসমূহ ইয়াত মৃতকৰ সমাধি স্থলসমূহ মৈদাম বুলি কোৱা হয় সেই মৈদামসমূহৰ মাটিৰ ধাব হয় ওখ ওখ এইবোৰ পিৰামিড সদৃশ হয় ইজিপ্তৰ পিৰামিডৰ লগত ইয়াক তুলনা কৰা হয় এইসমূহ চাবলৈ অত্যন্ত আকৰ্ষণীয় হয় তাৰ বাবে যাবলৈ আমি আমাৰ পৰিয়ালটোৱে ভাবি আছোঁ আৰু ভাবি আছিলোঁ মানে তালৈ তালৈ আমি যাবলৈ প্ৰথমে আমাৰ ঘৰৰ পৰিয়ালৰ সৰ্বমুঠ আমি প্ৰায় বাইছজনমান মানুহ ওলাইছিলোঁ আৰু তেওঁলোক গোটেইখিনিয়ে লগ হৈ গোটেইখিনিয়ে লগ হৈ এখন আমি বাছ ভাড়া কৰিছিলোঁ বাছ ভাড়া কৰি তালৈ যাবলৈ লৈ তালৈ যাব গৈছিলোঁ তাত গৈ আমি বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ আমি ঘৰু ঘৰতে পোহা হাঁহ কুকুৰা হাঁহ কুকুৰা আৰু তেনেধৰণৰ কিছুমান বস্তু লৈ আমি খাব তাত মানে এটা প্রীতিভোজ আয়োজন কৰিছিলোঁ আমাৰ সকলো পৰিয়ালৰ সকলো মিলা প্ৰীতি আৰু মিলা প্ৰীতিৰ সহ মিলা প্ৰীতিৰ সহযোগত আমি সেই অঞ্চ তাতে গৈ পিনি বহুত ভাল লাগিছিলে তাত মৈদামসমূহ মৈদামসমূহ যিহেতু মই কৈছোৱেই মৃতকৰ সমাধিস্থল হয় আহোমসকলৰ আহোম ৰজা মহাৰজাসকলে সেইসমূহত সেইসমূহত তেওঁলোকৰ সৎকাৰ কৰি তেওঁলোকক তাত থয় এইবোৰ পিৰামিড সদৃশ হয় অত্যন্ত আকৰ্ষণীয় হয় মই কৈছোঁ এইবোৰ ইউনেস্ক'ত শেহতীয়াকৈ ঐতিহ্য স্থল হিচাপে পাইছে অত্যন্ত ভাল লগা হয় জেগাডখৰ তাতে চৰাইদেউ তাৰোপৰি আমাৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত শিৱদৌল জয়দৌল জয়সাগৰ পুখুৰী শিৱদৌল যি শিৱসিংহৰ পত্নী শিৱসিংহৰ পত্নী অম্বিকা কোঁৱৰি অম্বিকা কোঁৱৰি যি শিৱসিংহৰ দ্বিতীয় পত্নী আছিলে তেওঁ আৰু ফুলেশ্বৰীৰ প্ৰথম পত্নী ফুলেশ্বৰী বৰজা ফুলেশ্বৰীৰ দিনত যি গৰীসাগৰ পুখুৰী আৰু জয় জয়সাগৰ পুখুৰী বা জয়দৌল জয়মতীৰ সুপুত্ৰ ৰুদ্ৰসিংহৰ ৰুদ্ৰসিংহৰ নিৰ্মাণ কৰা হয় তেওঁৰ মাকৰ স্মৃতিস্বৰূপে জয়সাগৰ পুখুৰী জয়দৌল স্থাপন কৰিছিলে এইসমূহ অত্যন্ত আকৰ্ষণীয় হয় আমি এনেকুৱা কীৰ্তিচিহ্নসমূহ আমাৰ ওচৰত থকা কীৰ্তিচিহ্নসমূহ এক পৰ্যটকৰ স্থলী হয় বিভিন্ন বিভিন্ন ঠাইৰ পৰা বহুতো পৰ্যটক ইয়ালৈ পৰ্যটনৰ বাবে আহে তাৰে আমাৰ বিশেষকৈ আমি চৰাইদেউলৈ যাবলৈ সকলোৱে মানে সকলোৱে চৰাইদেউলৈ গৈছিলোঁ চৰাইদেউ বহুত ধুনীয়া ঠাই হয় ওচৰত বিভিন্ন গছ গছনিৰ ভৰা এটা ভাল প্ৰাকৃতিক পৰিৱেশ প্ৰাকৃতিকভাৱে মনোমোহা পৰিৱেশ তাত আমি গৈ সকলোৱে এক প্রীতিভোজৰ আয়োজন কৰিছিলোঁ গৈছিলোঁ যাবৰ বাবে বাছৰ বাছ এখন বাছ লৈছিলোঁ তাত প্ৰায় বাইছজনমান মানুহ গৈছিলোঁ বহুত ভাল লাগিছিলে তাত গৈ তাতে আমি খাবৰ কাৰণে সেইসমূহে আৰু হাঁহ কুকুৰা আদি লৈ গৈছিলোঁ আৰু খোৱা বোৱাৰ উপৰিও আমি তাত বিভিন্ন মন ফূৰ্তিৰ বাবে নি বিভিন্ন মনোৰঞ্জনৰ বাবে কিছুমান গান গান মোৰ দাদাই গান পৰিৱেশন কৰিছিলে গান লগতে গীটাৰ বজাইছিলে বাঁহী বজাইছিলে তেনেকৈ বজায় সেই পৰিৱেশটো আৰু অতি ৰঞ্জিত কৰি তুলিছিলে অত্যন্ত ভাল লগা আছিলে সময়খিনি সেইখিনিৰ বাবে আমি প্ৰায় গোটেই পৰিয়ালৰ সকলো সা সুবিধা অনুসৰি আমি প্ৰায় এমাহমানৰ পূৰ্বৰ পৰাই সকলোৱে ভাবি থৈছিলোঁ যে শিৱসাগৰ জিলাৰ অন্তৰ্গত এডখৰ ঐতিহ্য পূৰ্ণ মানে কীৰ্তিচিহ্ন থকা বা মানে জেগাল ঠাইলৈ যাম য'ত আমি এক সকলোৰ সহযোগত আমি মনোৰঞ্জনৰ বাবে যাব পাৰিম আমাৰ কৰ্ম কৰ্মৰ কৰ্মৰ পৰা আজৰি লৈ আমি নিজক অলপ নিজৰ ভাল লগা সময়খিনি কটাবৰ কাৰণে পৰিয়ালৰ বা পৰিয়ালৰ লগত ভাল লগা সময়খিনি কটাবৰ কাৰণে আমি চৰাইদেউলৈ গৈছিলোঁ আৰু সেই চৰাইদেউত চৰাইদেউত গৈ আমি অত্যন্ত ভাল পালোঁ তাতে এতিয়া বৰ্তমান সময়ত সেই সেই ঠাইডখৰ ভালদৰে মানে সকলে ইমান ধুনীয়াকৈ কিছুমান ইমান ধুনীয়াকৈ মানে তেওঁলোকে পৰ্য পৰ্যটন কৰি তেওঁলোকে পৰ্যটন কৰি ভালদৰে অনুসন্ধান কৰি অধ্যয়ন কৰি তেওঁলোকে কিছুমান তাৰ মৈদামসমূহৰ পূ মৈদামসমূহ খান্দিছে সেই মৈদামসমূহ কাৰ হয় কোনজন ৰজাৰ হয় তাৰ ওপৰতো তেওঁলোকে বিশেষভাৱে কিছুমান তথ্য আগবঢ়াইছে আমাৰ বাবে এয়া অত্যন্ত আমাৰ বাবে গৌৰৱৰ গৌৰৱৰ কথা হয় যিহেতু পুৰণি আহোম আহোম যিসকল ৰজা আছিলে সেই ৰজাসকলৰ যি সমাধিস্থল সেইসমূহ আমাৰ আমি চিনাকী হ'লে যি আমাৰ অসম গৌৰৱ চুকাফা আহোম ৰাজ্য প্ৰতিষ্ঠাতা তেওঁৰ তেওঁৰ সমাধিস্থল আমি যদি জানিব পাৰোঁ অত্যন্ত আমাৰ ভাল লাগিব তেনেদৰে শ্ৰেষ্ঠ ৰজা বুলি পৰিচিত ঐতিহাসিকসকলৰ মাজত পৰিচিত শ্ৰেষ্ঠ ৰজা বুলি ৰুদ্ৰসিংহৰ সেই ৰুদ্ৰসিংহৰ যি মৈদাম ৰুদ্রসিংহৰ যি সমাধিস্থল আছে সৎকাৰস্থলী সেইসমূহৰ বিষয়ে আমি জ্ঞাতসকলে অত্যন্ত আমাৰ আমাৰ বিষয়ে এয়া অত্যন্ত ভাল খবৰ বা এইটো আমাৰ গুৰুত্বপূৰ্ণ বিষয় হয় আমি জানিব লাগে এইবোৰৰ বিষয়ে এইবোৰ এইবোৰৰ বিষয়ে আমি যেতিয়া জ্ঞাত হ'ব পাৰোঁ তেনেকৈ আমি আমাৰ বুৰঞ্জীসমূহৰ বিষয়ে যেতিয়া আমি জ্ঞাত হ'ব পাৰোঁ তেনে আমি অত্যন্ত অত্যন্ত সুখী হওঁ কিয়নো আমি কেতিয়াও অতীতক পাহৰি যাব নালাগে আৰু লগতে যিহেতু বুৰঞ্জীসমূহ আমাৰ অধ্যয়ন কাৰটো অত্যন্ত ভাল কথা হয় বুৰঞ্জী শব্দ অৰ্থই হৈছে নজনা কথাৰ ভঁৰাল বা মূৰ্খৰ জ্ঞানৰ ভঁৰাল বুলি কয় তেনেদৰে আমি বুৰঞ্জী পুথিসমূহ অধ্যয়ন কৰিব লাগে যেতিয়া আমি কীৰ্তিচিহ্নসমূহ বা পুৰণি আহোম ৰাজন্ত্ৰৰ প্ৰতিষ্ঠা কৰা যি সম কীৰ্তিচিহ্ন বা অন্যান্য ঠাইসমূহ পৰ্যটন কৰোঁ আমাৰ মনত আমাৰ মনত এটা লিপ্ছা বাঢ়ি যায় কোনো এটা বিষয় জানিবলৈ আৰু সেই বিষয়কে আমি জানিবলৈ কি কৰোঁ সেই জেগাসমূহ পৰিদৰ্শন কৰোঁ পৰিদৰ্শন কৰি এইবোৰ আমাৰ বৰ্তমানে এতিয়া মনোৰঞ্জনৰ স্থলী হৈ গৈছে সেই মই কৈছোৱে যেতিয়া আমাৰ মনৰ মনৰ শান্তিৰ বাবে পৰিয়ালৰ লগত দু কথা পাতিবৰ বাবে ফূৰ্তিৰ বাবে আমি সেই ঠাইসমূহত গৈও বাৰ্তা লাভ কৰিব পাৰোঁ